অসমীয়া ভাষাৰ ওপৰত অন্য সংস্কৃতিৰ বা অন্য ভাষাই বহুত প্ৰভাৱ পেলোৱা দেখা গৈছে ভাষা বুলি ক'বলৈ গ'লে আজিকালি অসমীয়া ভাষাৰ মাজে মাজে মানুহে ইংৰাজী শব্দ বেছিকৈ প্ৰয়োগ কৰিবলৈ লৈছে যেনে আগতে মানুহে পেইনটোক কলম বুলি কৈছিল আৰু আজিকালি পেইন বুলি ব্যৱহাৰ কৰে চাহৰ কাপটোক আগতে পিয়লা বুলি ব্যৱহাৰ কৰিছিল বৰ্তমান কাপ বুলি ব্যৱহাৰ কৰে তেনেকৈ বহু ধৰণে প্ৰভাৱ কৰি পেলাইছে তেনেকৈ আগৰ দিনত বিবাহসমূহত মেহেন্দীৰ পৰম্পৰা নাছিল বৰ্তমান সময়ত সেই মেহেন্দীৰ পৰম্পৰা গঢ়ি উঠিছে খাদ্যভ্যাসো অসমীয়া মানুহে বাহিৰা মানুহৰপৰা বিভিন্ন ধৰণৰ ৰেচিপি ব্যৱহাৰ কৰিছে সাজ পোচাকৰ ক্ষেত্ৰতো সেয়া প্ৰভাৱ পৰা দেখা গৈছে তেনেকৈ অসমীয়াৰ ওপৰত অন্য ভাষা বা সংস্কৃতিয়ে বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে